হেল্ল' আহ হেল্ল' ক'ত আছা তই এই আমাৰ মামাৰ আবুৰ অসুখ হে বৰপেটা মেডিকেলত আছে কি কৰা যায় এথেন দুয়ো খবৰ ল'ব যাব লাগছিল এথেন উবেৰ চুবেৰ লৈ কিবা কৰি অহাৰ চেষ্টা কৰ ময়ো যাম দে বাৰু বৰপেটাৰপৰা ওলাই সেই ময়ো হাউলীৰপৰা লাহে লাহে যাই আছো দে মই হাউলীত ডিউটিত পৰিছিল না আজি টান মানে শুনা মতেদি বেয়া টানি ল'ব গটেই সেই নহয় ভাল নহয় খুব এটা অঁ তাকেতো চোন মা হেন পেহী হেন চবে চবে অহা অহি কৰি আছে অঁ ময়ো সেই তাৰমানে বৰপেটামান আছে না মেডিকেলত কিবা খা যোগাৰ কৰি আছো দে সেখিনি চোন নিবা লাগব' না নাখ'ৱাকে যাবা ন'ৰো হয়নে নহয় কথা নাকছে মেডিকেলত কিমেন কি কিনি খাব আৰু অলপমান যোগাৰ কৰি লৈ যাম নহ'লে দে লগৰ ছলি তাক সেনেকৈ দি সেনেকৈ সি কৈছে হ'ব দে সেনেকৈ কৈছে যিমানপাৰা জলদি আহ হ'ব দে